হেল্ল' অঁ দাদা হংসবাহিনীত লাগিছে ন ফোনটো অঁ এটা ভাল কথা কওঁ আপোনালোকৰ কাৰণে ভালেই হ'ব আৰু ভাল কথা ক'বলে ফোন কৰিলোঁ মানে যোৱা কালি নামটো মোৰ চাগে ৰেজিষ্টাৰ আছে আপোনালোকৰ তাতে মই এবাৰ হেৰি কৰিছিলোঁ লিখাই লিখাই লৈছিল আৰু এণ্ট্ৰি কৰোতে অঁ হেৰি এটা বেড্ছিট লৈছিলোঁ বিচনা চাদৰ এখন লৈছিলোঁ ইমান ধুনীয়া পালোঁ তাকে ক'বলৈ মানে ইমানে ভাল পালোঁ কাপোৰটো মই আপোনালোকক ক'ব ইচ্ছা গ'ল মানে ভাল ফিড্বেক এটা দিব ইচ্ছা গ'ল ইমান ভাল কোৱালিটী পালোঁ তাৰমানে বিৰাট ধুনীয়া লাগিছে আৰু ইমান মই মানে যেনেকুৱা বিচাৰি আছিলোঁ সেইটো পোৱা নাছিলোঁ এনেই কিছুমান বিচনা চাদৰ মোৰ কি হয় আপোনাৰ কিনি আনোঁ এনেইটো তাতে তাতে ভাল লাগে কিন্তু ইমান ডাঠ ডাঠ হয় মোৰ ধুবলৈ অসুবিধা হয় কিন্তু এইটো ইমান ভাল ইমান ছফ্ট মেটেৰিয়েল পাইছোঁ মই এবাৰ ধুইও চালো বাৰু একদম কালাৰ চালাৰ ফেদ হোৱা নাই বিৰাট ধুনীয়া পাইছোঁ তাকে মই ভাবিছোঁ আৰু বজাৰ কৰিব যাম আৰু আপোনালোকৰ তাতে আকৌ মই কাৰোবাক কাৰোবাক ৰিক'মেণ্ডো কৰিম আপোনালোকৰ দোকানখন বিৰাট ভাল পালোঁ সেইকাৰণে আৰু আপোনালোকৰ চাৰ্ভিচটো খুব ভাল পাইছো ইমান মই এখনে লৈছো দিয়কচোন বিচনা চাদৰ কিন্তু ইমান খন দেখাইছে মোক মানে দহ বাৰখন দেখুৱাই দিছে আপোনালোকৰ চেলচ মেনচবিলাকে খুব ভাল চাৰ্ভিচ পাইছোঁ সেইকাৰণে মানে ভাল মানুহে বেয়াহে কৈ থাকে অমুক বেয়া তমুক বেয়া মই বোলো ভাল কওঁ কাৰোবাক কাৰোবাৰ দিনটো অকণমান পজিটিভ কৰোঁ সেইকাৰণে ক'লো আৰু ফোন কৰি পেলাই হাঁ হাঁ বহুত ধুনীয়া মইতো ইয়াতে থাকোঁ আপোনাৰ লিচু বাগান হেঙেৰাবাৰীত অঁ অঁ আচ্চা আচ্চা নাই মই আপোনালোকৰ সেইটো ইমান দূৰলৈকে যোৱা নাই বাৰু অঁ গম পাইছোঁ ছিক্স মাইলত ব্ৰাঞ্চ এটা আছে গম পাইছোঁ মই ইয়াতে গৈছোঁ আপোনাৰ এই যিটো পাৰ্থ চুইটছ খন চুইটছৰ কাষত যে আছে গণেশগুৰি অঁ একে লগতে যিখন আছে সৰুখন একদম আটাইতকৈ সৰুৱে হ'ব নেকি সেইখন অঁ ছিক্সমাইলৰখন ডাঙৰ আছে ন হংসবাহিনীখন অঁ গৈছিলোঁ এবাৰ এদিন কিবা বেলেগ বেলেগৰ গিফ্ট কিনিবহে গৈছোঁ সৰু বস্তু দুশ তিনিশ টকাৰ ইমান বেড ছিট বা এনেকুৱা আনিব যোৱা নাই দেই হাঁ হাঁ ইয়াতে ল'লো আৰু পিল' কভাৰো ল'লো সেইকেইটাতো আগতেও লৈছোঁ বিৰাট ধুনীয়া পাইছোঁ হাঁ হাঁ ৰিচেণ্টলি যাম ৰ'ব আৰু এখন ডাইনিঙৰ কভাৰ এখন লাগে মোক আনিব যাম মই হাঁ হাঁ ঠিক আছে ঠিক আছে থেংক ইউ দেই ইমান ভাল চাৰ্ভিচ দিয়াৰ কাৰণে ইমান ভাল কোৱালিটী প্ৰভাইড কৰাৰ কাৰণে কাষ্ট'মাৰে ইমান কষ্ট কৰি পইচা পাতি পে' কৰে সময় উলিয়ায় যায় আপোনালোকৰ পৰা ভাল পালে আমিও ভাল পাওঁ দিয়কচোন থেংক ইউ ঠিক আছে দিয়ক